মই কেমেৰা এটা কিনিছিলোঁ ছনী এ ছেভেন্তী এখন লেন্স দিছে আৰু এখন লেন্স এক্সট্ৰাকৈ লৈছোঁ বেটেৰী দুটা লৈছোঁ আৰু ফ্লেক্সটো লগত আছে গ্ৰীণ বৰ্ডো আছে সেইটো মোৰ প্ৰফেচনেল কেমেৰা আৰু সেইটোদিয়ে মই মানে জীৱন নিৰ্বাহ কৰি আছো আৰু